ভাৰতৰ ফেশ্বন ডিজাইনৰ বিষয়ে মই ভাল বুলিয়েই ভাবোঁ আগতকৈ বহুত সলনি হৈছে তথাপিও মই ভাল বুলিয়েই ভাবোঁ আৰু কাপোৰ কানিৰ ক্ষেত্ৰতো আগতকৈ বহুত পৰিৱৰ্তন হৈছে কাৰণ আগৰ দিনৰ ছোৱালীবিলাকে চুইদাৰ মেখেলা চাদৰ শাৰী আৰু দীঘল স্কাৰ্ট চুইদাৰ এইবিলাকেই পিন্ধিছিল আজিকালি চুটি চুটি কাপোৰ পিন্ধিহে ভাল পায় ছোৱালীবিলাকে কিবা পাৰ্টি হ'লেও চুটি কাপোৰ পিন্ধিয়ে ভাল পায় ক'বালৈ যাবলৈ হ'লেও চুটি কাপোৰ পিন্ধিয়ে ভাল পায় বহুতে হয়তো বেয়াও পায় চুটি কাপোৰ পিন্ধিলে কাৰণ আমিও বেয়া পাওঁ চুটি কাপোৰ পিন্ধিলে ছুইদাৰ বা মেখেলা চাদৰ হওক বা স্কাৰ্ট টপ হওক এনেকুৱাবিলাক পিন্ধিলে মানেই ভাল লাগে ছোৱালীবিলাকৰ ক্ষেত্ৰত আৰু বোৱাৰীবিলাকে মেখেলা চাদৰ এইবিলাকেই পিন্ধিলে ভাল লাগে আজিকালিতো প্ৰায় বোৱাৰী হওক ছোৱালী হওক চিনি বা চিনি পাবকে নোৱাৰি কাৰণ চবেই একেই পিন্ধে চুটি কাপোৰে বোৱাৰীবিলাকো জিন্স টপ আৰু চুইদাৰ পিন্ধে আৰু ছোৱালীবিলাকেতো ক'বই নালাগে চুটি স্কাৰ্ট আৰুটো টপ তেনেকুৱাই পিন্ধে আৰু ল'ৰাবিলাকে জিন্স পেণ্ট হাফ পেণ্ট স্প'ৰ্টিং এনেকুৱাবিলাকে পিন্ধে আগতকৈতো এতিয়া বহুত পৰিৱৰ্তন হ'ল বহুত সলনি হ'ল আৰু বিদেশৰ পৰা বহুত প্ৰভাৱিত হৈছে এতিয়া কাৰণ বিদেশতো প্ৰায় আধা ঢাক নাখায় আধাহে ঢাক খায় তেনেকুৱা কাপোৰেই পিন্ধে প্ৰায় ছোৱালীবিলাকৰ ক্ষেত্ৰত তেনে সেয়াকে দেখি আমাৰ ভাৰততো বহুত প্ৰভাৱ পৰিছে এতিয়া মোবাইলত ইউটিউব হওক ফে'চবুক হওক আৰু টিভি ত হওক প্ৰায় দেখি দেখিয়েই তেনেকুৱা শিকিছে আজিকালি প্ৰায় তাৰপৰা ল'ৰাবিলাকো তেনেকুৱাই বাহিৰত দেখে অকল হাফ পেণ্ট স্পৰ্টিং এনেকুৱাবিলাকেই পিন্ধি থকা দেখি সেই তেনেকেই পিন্ধিয়েই থাকিয়ে ভাল পায় সেইবিলাকতো বহুতে আমাৰ ভাৰতীয় মানুহে বহুতেই ভাল পায় বহুতেই বেয়া পায় কাৰণ আমিও ভাল নাপাওঁ আমাৰ ল'ৰা ছোৱালীও ভাল নাপায় কিছুমানে বুজি নাপায় সেয়ে চুটি চুটি কাপোৰ পিন্ধে আৰু মই নিজে বোৱা কাপোৰ পিন্ধি ভাল পাওঁ নিজে বৈ পিন্ধোঁ কিছুমান কিনিও আনো কিছুমান নিজে বয়ো পিন্ধোঁ শাৰী মেখেলা চাদৰ শাৰী বাৰু কিনি আনো মেখেলা চাদৰ নিজে বয়ো পিন্ধোঁ কিনিও পিন্ধো আৰু যদি কেতিয়াবা ক'বালৈ যাবলগীয়া হয় তেতিয়া চুইডাৰ ব্যৱহাৰ কৰোঁ ফুৰিবলৈ গ'লে এয়াই আৰু এনে এয়াই কৈ মোৰ বক্তৃতা সামৰণি মাৰিছোঁ